কি হে এগ্ৰিডাল দিলে দেখোন হে নাপালোঁ বে তোৰ কি হ'ল মই বহুত ভালকৈ পঢ়িছোলোঁ বে মানে ভাল হয় পাব লাগিছিল কিন্তু নাপালোঁ

অঁ অঁ অঁ অঁ অঁ অঁ অঁ

নাই নাই একো নাই

দে ৰাখো দে অঁ